ওজান ওজন বঢ়াবৰ কাৰণে আমি কিছুমান ঘৰুৱা পদ্ধতিৰ উপায় হৈছে আমি ঘৰতে যিহেতু বিভিন্ন ধৰণৰ বস্তু উৎপাদন কৰোঁ যেনে কুকুৰা মাছ ধৰি লওক হাঁহ পাৰ আমি সেই মাংসৰ পৰাই ধৰি লওক বিভিন্ন ধৰণে সুন্দৰভাৱে বনাব পাৰোঁ আমাৰ সুন স্বাস্থ্যৰ কাৰণে ওজন বঢ়াবৰ কাৰণে যেনে আমি লোকেল মুৰ্গীটো নৰসিংহ পাতৰ লগত কেঁচা হালধি আৰু বিভিন্ন ধৰণৰ মছলা ধৰ প্ৰয়োজনত যিখিনি আমি খাই আদা হালধি নিমখ ধৰি লওক কিছুমান আৰু জালুক লং ইলাচি ডালচেনি এনেকুৱা কিছুমান আমি মছলাযুক্ত আঞ্জাটো আমি সুন্দৰভাৱে তৈয়াৰ কৰোঁ আৰু সেই খাদ্যৰ খালে আমাৰ আমাৰ বহুত বল শক্তি তেজ সতেজ হয় ওজন বাঢ়ে লগতে আমি গাখীৰ ঘৰতে যিহেতু গাই পোহোঁ তাৰ পৰা আমি গাখীৰ পাওঁ প্ৰিয় খাদ্য গাখীৰ খালেও ওজন বাঢ়ে লগতে আমি যিবোৰ লোকেল মাছৰ পৰা কুচিয়া শিঙি মাছ মাগুৰ মাছ আমি সেই মাছবিলাকৰো আমি সুন্দৰভাৱে আমি বনাই খাওঁ ভেদাইলতাৰ লগত স্বাস্থ্যৰ পক্ষে ভাল মানিমুনি তেনেধৰণে আমি আঞ্জাবোৰ সুন্দৰভাৱে বনাই খাওঁ আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি ভীমকল আৰু গাখীৰ সিহঁতক খোৱাওঁ আৰু বিভিন্ন ধৰণৰ পিঠাগুড়ি গাখীৰৰ লগত আমি তৈয়াৰ কৰি খোৱাওঁ তেতিয়াও ওজন বাঢ়ে আৰু বাদাম আৰু বিভিন্ন ধৰণৰ এইবোৰ বুট এইবোৰ গুড়ি কৰিও মিক্সাত মিচি পিচি পিঠা চাউলৰ লগত মানে মিক্সাৰ কৰি আমি সেইবোৰ গাখীৰৰ লগত বনাই সৰু ল'ৰা ছোৱালীক খোৱাওঁ তাৰ পৰাও শক্তি বাঢ়ে ওজন বাঢ়ে তেনেধৰণে আমি সুন্দৰভাৱে যাৰ যেনেকুৱা খাদ্য সুস্বাস্থ্যৰ ওজন বঢ়াবৰ কাৰণে তেনেকুৱা উপযুক্ত সময়ত উপযুক্ত খাদ্য যেন দিয়া হয় বা খোৱা হয় লগতে আমি বাৰীৰ শাক পাচলি শাক পাচলিবোৰ আমি যিহেতু বজাৰৰ শাক পাচলি সাৰ প্ৰয়োগ কৰা হয় সেই হেতুকে আমি ঘৰতে উৎপাদন কৰা গোবৰৰ সাৰৰ পৰা যিবোৰ উৎপাদন হৈছে আমাৰ লাই লফা পালেং ধনীয়া বেঙেনা বিলাহী জলকীয়া আলু আমি আদা কেঁচা হালধি অন্যান্য আমাৰ যিমানবোৰ আমাৰ ফল ফুলৰ পৰা ফলৰ পৰা যিমানবোৰ আমাৰ ফল কল কুঁহিয়া অমিতা তেনেধৰণৰ সামগ্ৰীবোৰ আমি নিজেই খেতি কৰোঁ আৰু সেই খেতিৰ পৰা আমি বাৰী খেতিৰ পৰা আমি খাওঁ তাৰপৰা আমাৰ সুস্থ সবল ওজন বঢ়াব পাৰে খাদ্যৰ দ্বাৰাই তেনেধৰণে আমি সেই খাদ্যৰ দ্বাৰাই আমি সকলো সুন্দৰ স্বাস্থ্য তৈয়াৰ কৰোঁ